গ্ৰাম্য়াঞ্চল আৰু নগৰীয়া অঞ্চলৰ মাজত সাধাৰণতে খেল খেলাৰ মাজত পাৰ্থক্য় দেখিবলৈ পোৱা যায় নগৰীয়া অঞ্চলত দেখা পোৱা যায় যে তাত উন্নত সা সুবিধাৰে নিৰ্মিত খেলপথাৰ থাকে উদাহৰণস্বৰূপে বেডমিন্টন কৰ্ট টেনিচ কৰ্ট ক্ৰিকেটৰ খেলপথাৰ ইত্য়াদি দেখিবলৈ পোৱা যায় কিন্তু তাৰ বিপৰীতে গাওঁমানঞ্চলত দেখিবলৈ পোৱা যায় যে তাত যোনবোৰ আমাৰ খেতিপথাৰ থাকে সেই খেতিপথাৰ অঞ্চলতে সাধাৰণতে খেল খেলা দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা ধৰণৰ পাৰ্থক্য়সমূহ গ্ৰাম্য়াঞ্চল আৰু নগৰীয়া অঞ্চলৰ মাজত দেখিবলৈ পোৱা যায়